মই প্রত্যক্ষভাৱে সূৰ্যগ্ৰহণ ঘটনা দেখিছোঁ ঊনৈছশ আঠানব্বৈ চনত পূৰ্ণগ্রাহ সূৰ্যগ্ৰহণ যেতিয়া হৈছিল তেতিয়া গোটেই বিশ্ব অন্ধকাৰে বেৰি ধৰিছিল তেতিয়া সূৰ্যটো ওলাই আছিলে লাহে লাহে যেতিয়া গ্ৰহণ হৈছিলে গ্ৰহণ হওঁতে যেতিয়া সূৰ্যই চন্দ্রই বেলিটোক আৱৰি ধৰিলে তেতিয়া সম আন্ধাৰ হৈ গ'ল তেতিয়া গোটেই বিচ ঘৰ চৰাই চিৰিকটিবিলাকে আন্ধা সন্ধিয়া হ'ল বুলি আকৌ উভতি ঘৰলৈ গুচি আহিছে সেই মহাকাশৰ ঘটনা মই নিজ চকুৰে দেখিছোঁ মোক মই মহাকাশৰ ঘটনাবিলাক সেইকাৰণে আকৰ্ষিত হওঁ ঘটনাবিলাক মৰ বিৰল চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ যেতিয়া হয় তেতিয়া কিবা নহয় কিবা ঘটনা হোৱা দেখা যায় সূৰ্যগ্ৰহণ যেতিয়া হয় তেতিয়া পৃথিৱীখন অন্ধকাৰ হৈ পৰে আৰু তেতিয়া যেতিয়া অন্ধকাৰ হোৱা আগমুহূৰ্ত যেতিয়া সূৰ্যৰ অকণমানকৈ ওলায় যিটো পোহৰ ওলায় সেইটো দেখিবলৈ হীৰাৰ আঙুঠিটোৰ দৰে হয় এই বস্তুটোৱে মোক খুব আকৰ্ষিত কৰে